কণী ইনকিউবেট কৰাৰ প্ৰক্ৰিয়া বিষয়ে কি বৰ্ণনা কৰিব কৰিবৰ মই কিছুমান ক'ব বিচাৰোঁ কণী যেতিয়া ইনকিউবেট কৰিবলৈ হয় তেতিয়া কিছু নিৰীক্ষণ কৰি ল'ব লাগে এই নিৰীক্ষণবিলাক যদি নেজানোঁ

কণীৰ নিৰীক্ষণ যদি আমি নাজানোঁ তেতিয়াহ'লে আমাৰ সাফল্য নহয় গতিকে কণী ইনকিউবেট কৰিবলৈ হ'লে বহুত এইবোৰ ইলেক্ট্ৰনিক ভিতৰতে কৰা হয় আৰু লগত দৰকাৰ হয় আমাৰ পানী এখিনিৰ বহুত প্ৰয়োজন আৰু মেচিনো তেনেকুৱা ইনকিউবেট কৰিবৰ কাৰণে মেচিন দুবিধ থাকে আমি সাধাৰণ এবিধেই ব্যৱহাৰ কৰিছিলোঁ সাধাৰণ বিধ ব্যৱহাৰ কৰিবলে আমি দিনটোত দুবাৰ হাতৰেই ঘূৰাবলগীয়া হয় আৰু পানী দিব লাগে এবিধ আছে মেচিন কণী ইনকিউবেট কৰিবলৈ হ'লে সেইখিনি কণী মেচিনে নিজেই ঘৰুৱা আছে আমাৰ লগত সেইটো পদ্ধতি নাছিলে আমি নিজে দিনটোত দুই টাইম কণীখিনি ঘৰুৱাইছিলোঁ কিন্তু পোৱালিও বহুত ভালদৰে ওলাইছিল সেইকাৰণে কণী ইনকিউবেট কৰাৰ মূল বস্তু হৈছে সদায় নিয়মকেইটা মানিবলৈ লাগিব নিয়মকেইটা জানিবও লাগিব আৰু এই নিয়মকেইটাৰ লগতে আমি কিবা এটা সফল পৰীক্ষাটো পাওঁ মানে ধৰা পোৱালি কিমান ওলাব আৰু কেনেকৈ পোৱালিটো বেয়া হ'ল কি কাৰণে আমি নেজানিলোঁ বা কি কাৰণে আমি জনাৰ পাছত এইখিনি পোৱালি হ'ল তেনেকৈ আমি সফল এটা উদ্দেশ্য পাওঁ মানে কণী ইনকিউবেট কৰিলে কিন্তু এইবোৰে কৰোঁ আমি আমি গাঁৱলীয়া মানুহ কণী হাঁহ কণী কুকুৰা কণী কুকুৰা পোহা হাঁহ পোহাৰ লগতে আমি ব্যস্ত সেইকাৰণে এই বিষয়টো ভাল পাওঁ ভাল পাওঁ আনকো কওঁ যে এই কণীবিলাক যে আছে যদি আমাৰ হাতলৈ আমি কিনি আনি আমি ইনকিউবেট কৰিম আৰু আমাকো দিব সেনেকৈ ধৰণৰ লগ সংগবিলাকক কওঁ আৰু কণীবোৰ গোটাই লৈ কিনে আমি তেনে ইনকিউবেট কৰোঁ আৰু কষ্ট কৰোঁ নিয়মকেইটা মানুহ এই নিয়মকেইটা মানি মানুহৰ কাৰণেই কৰিও ভাল লাগে তাৰপিছত নিজেও স্বাৱলম্বী হওঁ আৰু অভাৱ কিছুমানো আমাৰ নিজৰ পিনৰপৰাও আমি সমস্যা দূৰ কৰিব পাৰোঁ সেইকাৰণে আমি গৃহস্থনী গৃহিণী আৰু বয়সো হৈছে সেইদৰে আমি এইবিলাকৰ লগতে জড়িত হৈ থাকি ভাল পাওঁ ভাল পাওঁ আৰু আনৰপৰা সংগ্ৰহ কৰি আনিও আমি কণীবিলাক ইনকিউবেট কৰোঁ কৰাৰ বিনিময়ত আমি পোৱালিকেইটা ভালদৰে পাওঁ আৰু সেই পোৱালিকেইটাও খুৱাই মেলি আমি ভালদৰে ডাঙৰ দীঘল কৰোঁ কৰি লৈ বেচা যোগ্য হ'লে আমি ভাল দামত বেচোঁ সেইদৰে সেইবিলাকেই আমাৰ আৰু ঘৰুৱাৰ নিয়ম ঘৰুৱাৰ কাম ঘৰুৱা ব্যৱসায়ী তেনেকৈ কৰি কেনে আৰু আমি দুই পইচা হাততো আনিব পাৰোঁ নিজৰ আশাৰ ভিতৰৰ বস্তুকেইটা ল'ব পাৰোঁ আৰু আৰু সমস্যাবিলাক সামাধা অলপ হ'লেও কৰিবলৈ পাৰোঁ মই প্ৰায় কুকুৰা হাঁহেই পোহোঁ বহুত মোক সমস্যাবিলাকৰ সন্মুখীন হ'লেও মই কুকুৰা বেছি দিওঁ হাঁহ বেছি দিওঁ